আমি হাঁহ কুকুৰা পালন কৰোঁ কুকুৰা পালন কৰিবলৈ আমাক এখনি ফাৰ্ম দৰকাৰ হয় আৰু ফাৰ্মখনিত হাঁহ কুকুৰা ৰাখিবৰ কাৰণে আমি কিছুমান বাঁহৰে হওক পকাত কৰি দিয়া হওক এইবিলাক কৰোঁ কৰি মেলি হাঁহ কুকুৰা পোৱালিৰপৰা ডাঙৰ হ'বলৈ আমি দানা দিব লাগে দানা দিওঁ পুৱাতে উঠি হাঁহ কুকুৰাবিলাক গড়াল চাফচিকুণ কৰোঁ

গড়ালবিলাক চাফচিকুণ কৰি সিহঁতক দানা পানী দি খাবলৈ আৰু চিঞৰ বাখৰ হৈ নেথাকিবৰ কাৰণে লাইটৰ সুবিধা লাগে সেই বিষয়লৈ আমি কুকুৰা অকলীয়াকৈ ৰাখিবলগীয়া হ'লে কুকুৰাবিলাকক মানে কিছু ভালকৈ ব্যৱহাৰ কৰিব লাগে কুকুৰা পুহিবলৈ মানে ফাৰ্ম হিচাপত যদি কিছুমান ব্যৱসায়ী আগবঢ়াওঁ বুলি ক'লে কুকুৰা বিকিও মানুহ বহুত উত্তীৰ্ণ হ'ব পাৰে কুকুৰাবিলাকে কণী পাৰিবৰ বাবে বাহ সাজি দিবলগীয়া হয় আৰু ডাঙৰ হোৱাৰ পিছত বিকিও আমি কিছুমান সুফল উপাৰ্জন কৰিব পাৰোঁ হাঁহ পাহ পুহিবৰ কাৰণে মোৰ এক্সট্ৰাকৈ ফাৰ্ম হিচাপে বনাই দিবলগীয়া হয় হাঁহৰ ডিম উমনি দি পোৱালি ওলোৱাৰপৰা বহুতো যত্ন ল'বলগীয়া হয় আৰু হাঁহ কুকুৰাবিলাক ভাল পৰিপাটি কৰি ৰাখিবলগীয়া হয় কিছুমান

অসুবিধা সৃষ্টি হয় কিছুমান নেউল সাপ হেপা এইবিলাকে ধৰি লওক ধৰি নি আমাক কিছুমান লোকচানৰ ক্ষেত্ৰলৈ আগবঢ়াই দিয়ে তাৰবাবে আমি নিজেই চকু কাণ দিবলগীয়া হয় হাঁহ পুহি কিছুমান ভাল কামত ব্যৱসায় হিচাপত আগবাঢ়ি গৈ বহুতো উত্তীৰ্ণ হৈছে আমিও তেখেত তেনেধৰণে হাঁহ কুকুৰা পালন কৰি লাভৱান হ'ব পাৰিম বুলি হাঁহ কুকুৰা পালন কৰোঁ আৰু তেনেদৰে হৈছোঁও আমি বজাৰত নহ'লে বেপাৰীক হাঁহ কুকুৰা বিক্ৰী কৰি কিছুমান বস্তু ল'ব পাৰোঁ ঘৰি দুৱাৰ আদি কৰি বনাই আগবাঢ়ি যাব পাৰোঁ গাড়ী মটৰ ল'ব পাৰি আৰু কুকুৰা বেমাৰ হ'ল বুলি ক'লে তাক পশুপালকৰ সহায় লৈ কিছুমান মেডিচিন খোৱাবলগীয়া হয় আৰু হাঁহ কুকুৰা বিশেষকৈ কেইবাটাও বেমাৰ আছে সেই বেমাৰ হ'লে

গড়ালবিলাক ফাৰ্মৰ হেৰিত ভালকৈ চিকিৎসা সহায় লৈ তাক পালন কৰিবলৈ কাৰণে বহুত বস্তুৰ প্ৰয়োজন হয় সময়ত খাব নিদিলে আৰু সময়ত খুলি দিলে ক'লেও পানী পানীত চৰিবৰ বাবেও যোগান ধৰিবলগীয়া হয় আৰু পানী পানী হাঁহক লাগেই কুকুৰা পানীটো নিজে যোগাৰ কৰি লয় মেলি দিয়া হয় যেতিয়া যেতিয়া সেই ফাৰ্মত বন্ধ কৰি ৰখা হয় তেতিয়া পানীৰ যোগান নিজে ধৰিবলগীয়া হয় আৰু কুকুৰাৰ কুকুৰাও কিছুমান বেমাৰ আহে সেইবিলাক চিকিৎসা কৰিবৰ বাবে আমি গাঁৱলীয়াও কিছুমান মেডিচিন ব্যৱসায় কৰোঁ আৰু পশুপালকৰ হিচাপতো লোৱা হয় কুকুৰা কুকুৰা পোহা বহুতো পদ্ধতি আছে কিছুমানে ধৰি লওক ফাৰ্মত ৰাখে কিছুমানে গড়াল চিষ্টেম বনাই লয় সৰুকৈ সৰুকৈ বনায়ো বহুতো কুকুৰা হাঁহ পালন কৰিব পাৰি ডাঙৰকৈ বনালে ব্যৱসায়টো ডাঙৰ কৰিবলগীয়া হয় তাত দানা পানী বেছি দৰকাৰ হয় আৰু সৰু হ'লে সৰুৱে হয় তাত লাভৱান হ'বলৈ অকণমান জটিল হয়

ডাঙৰকৈ যদি কৰিবপৰা হয় তেতিয়া ব্যৱসায় ক্ষেত্ৰত অকণমান আগবাঢ়ি যাব পাৰি কুকুৰাৰ কুকুৰাৰ জাতো আছে বহুতো ব্ৰইলাৰ কুকুৰা বুলি কয় কিছুমানে জেং কুকুৰা কয়লাৰ এনেকৈ জাত লৈ আছে হাঁহৰো এনেকৈ জাত আছে আমি বৰ্তমান হাঁহ হাঁহটো এটা বিধৰে পোহোঁ কুকুৰা কুকুৰা ব্ৰইলাৰ সিহঁতৰ ভাগ ভাগ আছে সিহঁতে দুটা আমি পোহোঁ দুয়োটাও নেৰাখোঁ এটাই ৰাখোঁ আমাৰ বৰ্তমান কুকুৰাৰ ডিম যেতিয়া দিব হয় সেই সময়ত আমি বাহ সাজিবৰ সময়ত কিছুমান ধানখেৰৰ প্ৰয়োজন হয় ডিম দিবৰ কাৰণে সুবিধা কৰি দিলে তাৰ উমনি দি হাঁহ কুকুৰা কণী তেনেকৈ আমি লাভৱান হওঁ ডিম বিকিও চলিব পাৰি আৰু হাঁহৰ হাঁহৰ পানী পুখুৰী যেতিয়া শুকাই যায় পানীত চৰিব দিবৰ বাবে তেতিয়া আমি মটৰৰ সুবিধা লৈ পেলাই কিছু জেগা দকৈ খান্দি তাত পানী মটৰত মটৰে যদি দিয়া হয় তেনেকৈয়ো হাঁহবিলাক চৰিব পাৰে আৰু কুকুৰাৰ কুকুৰাৰ ফাৰ্মত যদি কেনেবাকৈ হেপাহ মেকুৰী কুকুৰ আদি সোমাই বহুতো অনিষ্ট কৰে সেইবাবে আমি চকু দিব লাগিব আৰু ক'ৰবালৈ কেতিয়াবা যদি যাবলগীয়া হয় ঘৰৰ খুৰাহতে আমাৰ হাঁহ কুকুৰাবিলাক দুই এদিনৰ কাৰণে চাবলৈ ক'লে সহায় কৰি দিয়ে আৰু ঘৰৰ আইগৰাকীও ধৰি লওক চব দিনাই কেনেবাকৈ অসুস্থত থাকিলে হাঁহ কুকুৰাবিলাকক দানা পানী দিয়াত কিছু অসুবিধা হয় তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকেও চায় কুকুৰা বেমাৰ হোৱাৰ আগতে ডক্টৰৰ পৰামৰ্শ লৈ যদি আমি বেজী হওক কিবা মেডিচিন হওক খুৱাই থাকোঁ তেতিয়া মানে সেইবিলাকত কোনো ব্যাঘাত নজন্মে আমাৰ আমাৰ বিশেষকৈ গাঁৱলীয়া পৰিৱেশত হাঁহ কুকুৰা পাল পালন কৰিবলৈ সুবিধা আছে বুলিও কওঁ নাই বুলিও কওঁ আছে বুলি ক'বলৈ গ'লে জেগা বহুতো আছে তথাপিতো কিছুমান পাহাৰীয়া জেগা আমাৰ এইবিলাক হাঁহ কুকুৰাবিলাক ধৰি খোৱা জন্তু কেইবাবিধো আছে নেউলকৈ নেউল আৰু হেপাহ এই দুটাৰপৰা আমাৰ হাঁহ কুকুৰাবিলাক বহুতো অনিষ্ট হয় আৰু সুবিধা অসুবিধা বুলি ক'বলৈ তেনেকুৱাই আমাৰ গাঁৱলীয়া পৰিৱেশত হাঁহ কুকুৰা দানা ঘৰতে ধান চাউল দিয়া হয় যদিও কেতিয়াবা কিনি আনিও কিছুমান দানা দিবলগীয়া হয় কুকুৰা ৱেট হ'বৰ কাৰণে ৱেট নহ'লে আমি বেপাৰী হওক বা লোকেল জেগাত বিক্ৰী কৰিবলৈ হ'লেও আমি তেনেকৈ দাম নেপাওঁ সেইটো কাৰণে অলপ কিনি আনিও কিছুমান দানা খুৱাবলগীয়া হয় সেইটো কাৰণতে আমি মানে অলপ কেতিয়াবা দুখত পৰিবলগীয়া হয় আমাৰ ৰাস্তা পদূলি অসুবিধা হয় ৰাস্তা পদূলি আমাৰ ইয়াত বহুত ভাল নহয় গাঁৱলীয়া পৰিৱেশত সেইটো কাৰণে আমি অসুবিধাত অসুবিধাটো হয় বুলি কৈছোঁ আৰু হাঁহ কুকুৰা পুহিবলৈ বিশেষ কিছুমান লাইটৰ সুবিধাও লাগে নেট লাগে কিনাৰত ধৰি লওক বৰ ৰ'দত ৰাখিবলৈ দিগদাৰ ছাঁহত ৰাখিলেও হাঁহ কুকুৰাবিলাক বৰ গু চু লাগিলেও লেতেৰা পেতেৰা হৈ থাকিলে বেমাৰটো বেছি চাপি আহে বুলি তাক বহুতো সুবিধা কৰি ৰাখিবলগীয়া হয় সদায় যদি সিহঁতক গৰম দিনত ফেনৰ ব্যৱহাৰো কৰিবলগীয়া হয় তেতিয়া কিছুমান সুবিধা হয় আৰু হাঁহ কুকুৰা পোহোঁতে বিশেষকৈ এজন হওক দুজন হওক হাঁহক হাঁহ কুকুৰা লগত নিৰ্ধাৰিতকৈ লাগি থাকিবলগীয়া হয় যদি লাগি থাকিব নোৱাৰি তেতিয়া হাঁহ কুকুৰাবিলাক বহুতো অনিষ্ট হয় সেইটো কাৰণতে আমাৰ বিশেষ বাহিৰা কাৰোবাৰ ল'ৰা এটা হওক বা কোনোবা মাইকী মানুহ এগৰাকীক আমি পালনৰ ক্ষেত্ৰত সহায় ল'বলগীয়া হয় ধৰি লওক হাজিৰা দিয়ে হওক কিবা বস্তু দি হ'লেও মুঠতে মানুহজনক কামত লগাবলগীয়া হয় সেইটো কাৰণেতে হাঁহ কুকুৰা পালন কৰাটো সিমান সহজ বুলিও নকওঁ হাঁহ কুকুৰা পালন কৰিবলৈ আৰু কিছু বস্তুৰ দৰকাৰ হয় ভালকৈ যদি ফাৰ্মখন বনাই তলতো ফ্লৰটো পকা কৰি লোৱা নহয় তেতিয়া ঠাণ্ডা পায় হাঁহ কুকুৰাবিলাক ঠাণ্ডাৰ দিনত মৃত্যুমুখত পৰে আৰু গৰম দিনত ফেনৰ সুবিধা লাগে ভালকৈ চাফচিকুণ যদি কৰা নহয় বিশেষকৈ হাঁহ কুকুৰাবিলাকে দিনত দিনটো দানা খাই ধৰি লওক কিছু লেতেৰা কৰাবিলাক চাফচিকুণ কৰি নেথাকিলে হাঁহ কুকুৰাবিলাকৰ বেমাৰ বেছি হয় সেই বিষয়লৈ ক'বলৈ গ'লে আমাৰ বহুতো অনিষ্টও হৈছে আৰু বহুতো লাভৱান হৈ আমি হাঁহ কুকুৰা বিকিও কিবা এটা বস্তু লওঁ বুলি ক'লে ল'ব পাৰোঁ ধৰি লওক বেপাৰীক যদি দিওঁ বেপাৰীয়ে ৰেট এটা দি দিয়ে এটা মুৰ্গী ধৰি লওক কিলো চিষ্টেমত যদি দিবলৈ হয় লোকেল মুৰ্গী কোৱাটো মুঠতে চাৰিশ টকা আজিকালি তিনিশ সত্তৰ টকাত বিক্ৰী হৈ আছে ধৰি লওক বজাৰবিলাকত চাৰিশ হৈছে আমি বিক্ৰী কৰোঁ ধৰি লওক মুঠকৈ দিলে ঘৰৰপৰা তিনিশ সত্তৰ টকামানত এৰি দিব পাৰোঁ আমি তিনিমাহ চাৰি মাহত আমি দানা যদি ভালকৈ জা যোগাৰ ধৰি থাকোঁ তেতিয়া আমি তিনি মাহ চাৰি মাহত কুকুৰা হাঁহ বিকিবপৰা হয় বিশেষকৈ লোকেল হাঁহটো আমি ছমাহমানেই পুহিবলগীয়া হয় কাৰণ লোকেলত তুঁহগুড়িটো বেছি খুওৱা হয় ধান ধান চাউলটো দিয়া হয় যদিও তুঁহগুড়ি বেছি ব্যৱহাৰ কৰা কাৰণে আমাৰ ছমাহমান দৰকাৰ হয়